আমাৰ ইয়াত পোৱা যায় বিশেষভাৱে খাদ্য প্ৰস্তুত কৰা হয় পিঠা পনা পিঠা পনা যিটো আমাৰ ঘৰতে ঘৰতে বনোৱা হয় পিঠা পনাটো ঘৰতে বনোৱা হয় সেইটো মানে বাহিৰৰপৰা যিসকল আহে পৰ্যটক আহে তেওঁলোকে বহুত বিচাৰে মানে পিঠাটো সেইটো আমাৰ ঘৰৰ গৃহিণীসকলে বনোৱা বনোৱা হয় গৃহিণীসকলে বনায় যিটোত লাগে যিটো লাগে পিঠাটোত চাউল লাগে চাউল চাউল বিশেষভাৱে চাউল দি বনোৱা হয় পিঠাটো আমাৰ ঘৰত ৰন্ধা হয় এইটো আৰু এটা বস্তু ৰন্ধা হয় আমাৰ এই ঘৰতে যিটো জলপান বুলি কয় আমাৰ ইয়াত জলপানটো ঘৰতে ৰান্ধে আমাৰ গৃহিণীসকলেই বনায় ঘৰতে জলপানটোত বিশেষভাৱে চাউল দিয়ে চাউল দিয়া হয় চাউলটো যিটো বৰা বৰা ধানৰ বৰা ধানৰ চাউল দিয়া হয় বৰা ধানটো আগদিনাখন তিয়াই থৈ দিব লাগে কোমল কৰি কোমল কৰি তিয়াই থৈ দিয়া দিয়া দিব লাগে তাত তাত দিব লাগে

দৈ দৈ গুৰ দি পিনি বনোৱা হয় পিঠাটো জলপানটো বনোৱা হয়

আৰু এটা জলপান বনোৱা হয় আমাৰ ইয়াতো বৰা বৰা চেৱা বুলি কয় বৰা চেৱাটো এইটো এইটো চাউলখিনি মানে কোমল কৰি থ'ব লাগে চাউলখিনি কোমল কৰি কোমল কৰি সেইটো বস্তুটো ভাপতে বনোৱা হয় ভাপ মানে গৰম পানী গৰম পানীত খৰাহিত চাউলখিনি দি পিনি গৰম পানীৰ ওপৰত গৰম পানী বটুৱা এটাত ওপৰত খৰাহিৰ ওপৰত চাউলখিনি দি পিনি বনোৱা হয় সেইটো সেইটো পৰ্যটকসকলে খাব বিচাৰে সেইটো বহুত ভাল বস্তু আমাৰ ইয়াত বিশেষভাৱে তেনে ষ্টল বুলি ক'বলৈ নাই তেনেকুৱা ডাঙৰ ষ্টল বুলি ক'বলৈ নাই প্ৰত্যেকৰ ঘৰতে বনোৱা এইটো বনোৱা হয় জলপানটো আৰু পিঠাটোত পিঠাটোত বহুত ধৰণৰ পিঠা পোৱা যায় বিশেষকৈ তিল পিঠা পোৱা যায় তেল পিঠা পোৱা যায় নাঙল দিয়া পিঠা বনোৱা হয় চুজি লাড়ু বনোৱা হয় নাৰিকলৰ লাড়ু বনোৱা হয় এইবিলাক বস্তুটো ঘৰতে বনায় চব বস্তু আৰু বনোৱা হয় পিঠা তেনেকৈ আৰু থলুৱা খাদ্য অঞ্চলটোত পৰ্যটসকলে বিচাৰে সেইটো খাদ্য আৰু কি বিচাৰে খোৱা বোৱা খোৱা বোৱা পৰ্যটকসকলে আৰু বিচাৰে পিঠা পনা ইত্যাদি পিঠাটো ঘৰতে ৰন্ধা হয় পিঠা পিঠাবোৰ ঘৰতে ৰান্ধি বাঢ়ি ঘৰতে পৰ্যটকবোৰ আহিলে খাবলৈ ভালকেই ভালকৈ দিয়া হয়

ইয়াত বিশেষভাৱে একো বেলেগ ধৰণৰ ষ্টল ক'বলৈ নাই ষ্টল বুলি ক'বলৈ মানে ঘৰতে চব সকলো সকলো ঘৰতে পোৱা যায় অসমৰ বিশেষভাৱে এইটো এটা থলুৱা খাদ্য বুলিয়ে ক'ব পৰা যায় থলুৱা খাদ্য হিচাপেই জনা যায় ষ্টল বুলি ক'বলৈ নাই তাত ঘৰত সকলোৱে বনাই এইটো পিঠাটো পিঠাটো সকলোৱে সকলোৱে ঘৰতে পাব আপুনি বিহুৱে সংক্ৰান্তিয়ে হওক বা ক'ৰবাত উৎসৱ পাৰ্বণতে হওক বা সকামে নিকামেই হওক আপুনি এইটো ব্যৱহাৰ ব্যৱহাৰ বুলি ক'বলৈ গ'লে ব্যৱহাৰ কৰা হয় পিঠাটো আমাৰ এতিয়া বিশেষকৈ য'ত দূৰৰপৰা পৰ্যটকবোৰ আহে অসমৰ বাহিৰৰপৰা যিবিলাক পৰ্যটক আহে তেখেতসকলে মানে এইটো বস্তুটো বহুত খাবলৈ হেঁপাহ কৰে আমাৰ তাত এতিয়া বিশেষকৈ ৰংঘৰত এবাৰ আহিলে ক'ৰ অলপ অসমৰ বাহিৰৰ পৰ্যটক আহিলে তেখেতসকলে খাই বহুত ভাল পালে এই পিঠাটো খাই পিনি বহুত ভাল পালে তেখেতসকলে তাৰমানে এই সুধিছিলে এই বস্তুটো ক'ৰ ৰন্ধা হয় ক'ত পোৱা যায় আমি তাত ক'লো যে এই পিঠাটো তেতিয়া এই পিঠাটো মানে ঘৰতে ৰন্ধা হয় আমাৰ যি চাউল অসমত যি ধান হয় তাৰ চাউল বৰা চাউলৰপৰা বনোৱা হয় আৰু বিভিন্ন ধৰণৰ পিঠা আপুনি অসমৰ গৃহিণীসকলে বনাব পাৰে